অ হেল্ল'

অ হয় হয় লাগিছে

অ

আৰু তাতকৈ যদি বেছি হয় মানে তেতিয়া তেতিয়া মানে তোমাৰ এশ টকা

অ কাইলৈ আহিলে মানে ভালকৈ বুজাই দিম বাৰু ইয়াত মানে অ হেৰিটো কেনেধৰণে কিমান কি হেৰিয়ত অ কাইলৈ আহিলে মানে কৈ দিম অ কাইলৈ ঠিকে দহ এঘাৰটামান বজাত আহিলেও হ'ব অ অ